অসমীয়া ভাষাটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটা সাংস্কৃতিক অনুষ্ঠান বুলি ক'লে প্ৰথমতেই ক'ব লাগিব অসম সাহিত্য সভা অসম সাহিত্য সভা ঊনৈছশ সোতৰ চনতেই প্ৰথম প্ৰতিষ্ঠা হৈছিল শিৱসাগৰত অধিৱেশনখন পতা হৈছিল কৃষ্ণকান্ত সন্দিকৈদেৱে সভাপতি আছিল তাৰপিছত দ্বিতীয়তে ক'ব লাগিব অসমীয়া সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত বিহু সুৰক্ষা সমিতি তৃতীয়তে আমাৰ বিহু সুৰক্ষা সমিতিয়ে অসমৰ বিহু জগতখনৰ বিহুৰ যি যত যিমান নিয়ম কানুন আছে বা যিখিনি নিয়ম নিয়মৰ মাজেৰে বিহুখন আৰম্ভ হয় সেই বিষয়ে তাৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত তাত বিভিন্ন সমিতি আছে বহুত ধৰণৰ মানুহ তাত বিহু বিষয়ে জ্ঞাত সকলো মানুহ তাত জড়িত আৰু তৃতীয়তে আমাৰ শংকৰ জয়ন্তীৰ কথাও ক'ব পাৰি শংকৰদেৱৰ শংকৰদেৱৰ গুৰুজনাৰ সকলো দিশ সামৰি বিভিন্ন অঞ্চলত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে শংকৰ জয়ন্তী আহিন মাহৰ শুক্লা দশমীৰ তিথিত পালন কৰি আহিছে গতিকে অসমীয়া ভাষাৰ লগত জড়িত আৰু হয়তো আছে কিন্তু সদ্যহতে এই তিনিটাই মুখ্য বুলি বিবেচনা কৰিব পাৰোঁ